অঁ এইটো লাগিছে এ হয় হয় আমাৰ ঘৰতে লাগিছে

হয় পাব আছে সেইটো তগৰ ফুল আছে গোলাপ ফুল খৰিকাঝাই জৱা আউ এতিয়া শেৱালি ফুল আছে শেৱালি ফুলৰ পুলিও আছে

আৰু নাৰ্জি ফুল আছে নাৰ্জি আৰু এইবোৰ পাৰিম দিব আছে বহুত আছে সেই আপুনি যিমান নিয়ে সিমান নিব পাৰিব

ফুলৰ পুলিটো হাতত হয় হয় টকা

হ'ব আপুনি আহকচোন চাইচিতি দিম পাব পাব পাব ফুলো নিব পাৰিব ফুলো আছে

আছে আছে পাৰি পাৰি

নিব হয় হয় হ'ব যি নিয়ে আপুনি চব নিব পাৰিব গোলাপৰ ডালো নিব পাৰিব এই এইটো গ্ৰীষ্মকালত হয়

গ্ৰীষ্মকালত

আছে আছে সকলোবোৰ আছে এতিয়া শৰতৰ শেৱালি ফুল ফুলি আছে গোলাপ ফুলাৰ ডাঙৰটো আছে আছে আছে আছে আছে আছে মোৰ ফুলনিবাৰী বহুত ডাঙৰ আমাৰ হয় হয়

নিব পাৰিব যি বিচাৰে তাকে নিবলৈ পাৰিব

কপৌ ফুল কেইবাবিধো আছে নহয়

আছে আছে আছে আছে আছে সেইটোও আছে চব আছে চব আছে কল ফুলা

হয় হয়

সেইকিটা এই আপুনি আহকচোন মই চাই চিতি ল'ম আপুনি আহক হ'ব হ'ব হয় আপুনি আহক মই চাই চিতি ল'ম আৰু আপোনাক হয় হয় হয় হয় হয়

এই শেৱালি আছে আৰু এইটো খৰিকাজাই বুলি কয় সেইটো আছে

হয় হয় হ'ব হ'ব হয় হয় হয় নাপায় নাপায়

হ'ব হ'ব আহিব আহিব হ'ব